বজাৰত উপলব্ধ পেকেটৰ খাদ্যতকৈ ঘৰৰ বাৰীত উৎপাদন কৰা ফল মূল বা খাদ্য যথেষ্ট উপকাৰী কিয়নো বজাৰৰ পেকেটৰ খাদ্যবোৰে আজিকালি ল'ৰা ছোৱালীবোৰক যথেষ্ট স্বাস্থ্যৰ অৱনতি ঘটাইছে তেওঁলোকে আজিকালি বজাৰত উপলব্ধ চিপছ মেগী এনেধৰণৰ বস্তুবিলাক খাবলৈ খা খাইছে আৰু খোৱাৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ যথেষ্ট হানি হানি হৈছে আৰু তেওঁলোকে আজিকালি পিঠাগুড়ি ভীমকল এনেধৰণৰ খাদ্যবোৰ চিনি নোপোৱা হৈছে আগৰ দিনত আমাৰ আইতাহঁতে ৰাতিপুৱা পানী পিঠা ভজা পিঠা ভীমকল এনেধৰণৰ খাদ্যবোৰ আমাক দিছিল কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰে সেইবোৰৰ ব্যৱহাৰে নজনা হৈছে বা খাবলৈ এৰিছে তেওঁলোকে মাত্ৰ পেকেটৰ খাদ্যবোৰ চিপচ এই মেগী এই ধৰক চাওমিন এনেকুৱা ধৰণৰ খাদ্যবোৰহে খায় আৰু ঘৰুৱা খাদ্যবোৰ খাবলৈ এৰি দিছে গতিকে এই ক্ষেত্ৰত স্কুলবোৰলেও ল'ৰা ছোৱালীবোৰে পেকেটৰ খাদ্য নিয়া দেখা যায় আৰু টিচাৰবিলাকে বা শিক্ষকসকলে এই ক্ষেত্ৰত অলপ চকু দিব লাগে আৰু তাৰ বিপৰীতে বাৰীত হোৱা আমাৰ ৰাসায়নিকভাৱে বা কৃত্ৰিম উপায়েৰে যিবিলাক আমি পচন সাৰ এই গোবৰ সাৰ এনেধৰণৰ সাৰবিলাক প্ৰয়োগ কৰি যিবিলাক ফল মূল বা খাদ্য তৈয়াৰ তৈয়াৰ কৰোঁ তেনেধৰণৰ ফল মূল বা খাদ্যবোৰ ল'ৰা ছোৱালীক দিব লাগে তেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকৰ স্বাস্থ্যৰ স্বাস্থ্য প্ৰতিও যত্ন লোৱা হ'ব লগতে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত মানে